অ' এ মই আপোনাৰ লগত কথা পাতিব বিচাৰিছো শিৱসাগৰ নহয় জানো অ' অ' অ' অ' মই এই এজন বাহিৰৰ পৰা আহিছো ধৰক মই আপোনাৰ পৰ্যটক হিচাপে মই শিৱসাগৰলে গতিকে আপুনি কওকচোন শিৱসাগৰত এ বৰ্তমান কি হৈ এতিয়া এতিয়া চি চিজনটোত কি হয় বাৰু শিৱসাগৰ

অ' এতিয়া শিৱসাগৰত ৰংঘৰৰ বাকৰিত বোলে শুনিছোঁ ডাঙৰ বিহু পাতে বোলে তাত বোলে ডেকা গাভৰু সকলোৱে বোলে হাজাৰ হাজাৰ বিহু মাৰে হয় নেকি এতিয়া মই এই বস্তুটোকে চাম উপভোগ কৰিম বুলি আহিছোঁ শিৱসাগৰলৈ ঠিক আছে বাৰু অ' অ' ঠিক আছে ঠিক আছে হ'ব দিয়ক অ' অ' হ'ব দিয়ক ধন্যবাদ